মই মাছ ধৰাৰ বিষয়ে কিছুমান মানুহে নাজানে গাঁৱৰ বহুত মানুহে কি কিছুমান বেলেগ জেগাৰপৰা আহে সেইবিলাকে মাছ ধৰাৰ বিষয়ে নাজানে ভালকৈ সেইবোৰক আমি শিকাই দিব লাগে যে কিছুমানে সোধে চেপা কেনেকৈ পাতে সেইটো কেনেকৈ বনায় আমি কৈ যাওঁ বাঁহ কাটি আনি কেনে সেইটো বাঁহৰ কামি চাঁচি কেনে যিবিলাকে জানে আৰু মানে আমাৰ ককা ককাহঁতে বা বয়সস্থ ব্যক্তিসকলে সেইবিষয়ে সেইবিষয়ে ভালকে জানে সিহঁতে এনেকৈ বনায় তাৰপিছত সিহঁতক চাব যায় কিছুমানে মাছ ধৰা যোগাৰবিলাক কেনেকৈ তৈয়াৰ কৰে সেইবিষয়ে মানুহবিলাকে আহে আৰু আহি কেনে চায় চেপা চূড়া তাৰপিছত আৰু আছে আমাৰ পুঠি লাঙি জাল পুঠি লাঙি জালটো বাৰু সেইটো দোকানৰপৰা কিনি অনা যিটো আমাৰ আঠুৱা জাল সেইটো কেনেকৈ তাত বনায় সেইটো মানে সূতা কিনি আনি কেনে গুঠি কিনি ভালকৈ বনায় মানে সেইটো চালেই বুজি গম পোৱা যোনটো ক'লে গম নাপায় বাৰু সেইটো তাৰপিছত আৰু চেপা চূড়া চূড়ালটো মানে পথাৰত যেতিয়া বানপানী আহিব বানপানী হৈ যোৱাৰ পিছত যেতিয়া পথাৰত ভুঁই ৰুৱাৰ আগে আগে আগে আগে মানে চেপাবিলাক আলিত পথাৰৰ আলিত আমি সৰুকৈ কাটি লৈ কিনে বনাব পাতো মানে চূড়া বহুত চূড়া লৈ যাওঁ আমি গড়ে পঞ্চাশ ত্ৰিছটামান চূড়া পথাৰত লৈ গ'লো যাইকিনে পাতি আলি কাটি পানীটো যেতিয়া যাই থাকিব আমি এনেকৈ পাতি থাকো তাৰপিছত আৰু ৰাতিপুৱা মৰ্নিং ৰাতিপুৱা সোনকালে উঠি কেনে আমি যাওঁ চাবৰ কাৰণে সেই চূড়াবিলাক তাৰপিছত সেইবিলাক দাঙি লৈ আহো আৰু দিনত পাতিলেও চূড়াত মাছ নভজে ৰাতিহে ৰাতি মাছবিলাকে পানী দি যায় থাকোতে এনেকৈ বজে আৰু আৰু আছে এইটো কি জাল বুলি কয় আমাৰ এই কি জাল আছিল আচৰা জালটো আছেই বাৰু আৰু এটা জাল আছিলে চতিয়নী জাল চতিয়নী জালটো বাঁহ কাটি কিনে আমি দোকানৰপৰা এখন কিনি আনি কিনে দুটা কামি কোণা লগাই কিনে বনোৱা যায় সেইটো সেইটো বিষয়েও নাজানে মানুহে কেনেকৈ বনায় কিছুমান ঠাইভেদে নামবিলাক বেলেগ বেলেগ হয় সেইটোৰ আমি সেইটো চতিয়নী জাল বুলি কওঁ চতিয়না জাল এইখিনিয়ে আৰু